মই ভাল পাওঁ কোমল চাউলৰ জলপান লগত অকণমান নিমখ আৰু আদা আৰু মিঠাতেল হ'লে বেছি ভাল হয় তাৰপিছত বৰা চাউলৰ জলপান পিঠাগুৰি সান্দহ গুৰি আৰু চিৰা মুৰি একেলগতে দৈ গাখীৰ দি খাই ভাল পাওঁ